ৰাতিপুৱা চৰাই যেনেকৈ পুৱাৰ বাহৰপৰা ওলাই আহি মানুহৰ ঘৰৰ চোতালত খাদ্য বিচাৰি ফুৰে তাৰপিছত ৰাতি হ'লে আকৌ আকাশলৈ উৰি যায় এনেকৈ দৃশ্যটো চাই মনোমোহা চৰাই চাবলৈ কোনো বাইনোকুলাৰ আদি সঁজুলিৰ দৰকাৰ নাই মুকলি আকাশৰ তললৈ গ'লেই চৰাই জাকপতা উৰা দেখা যায় চৰাই যেতিয়া বাহলৈ উৰি যায় তাহাঁতি জাকপাতি উৰি যায় চৰাই যেনেকৈ ৰাতিপুৱা কাউৰীয়ে কা কা কৰি আৰু ঘৰচিৰিকাও তেনেকৈ চিৰিক চিৰিক কৰি খাদ্য বিচাৰি ফুৰে তাহাঁতি খাদ্য এনেকৈ ৰাতিপুৱা হ'লে সিহঁতে বাহৰপৰা ওলাই আহে আৰু ৰাতি আকাশলৈ জাকপাতি আকাশৰ দি উৰি গুচি যায় বাহলৈ সেই চৰাই চাবলৈ কোনো সঁজুলিৰ দৰকাৰ নাই মুকলি আকাশৰ তললৈ গ'লেই চৰাই দেখা পোৱা যায়